আমাৰ অঞ্চলত সাধাৰণতে কেইবাটাও চিনেমা হল আছে তাৰে ভিতৰত নক্ষত্র হল গ'ল্ড বিশ্ব হল এইকেইটা উল্লেখযোগ্য কিন্ত আগতে সূ্ৰ্য্য হল আৰু শংখ হল আছিল কিন্তু কিবা বিজুতিৰ ফলত সেইকেইটা বন্ধই আছে মই প্রথম চিনেমা ক্লাছ অষ্টমমান শ্রেণীত গৈছিলোঁ তেতিয়া ৰত্নাকৰ চলি আছিলে সেইখনেই মোৰ প্রথম ছবি চাবলৈ গ'লে আৰু এতিয়া তেতিয়াৰ পৰা ছবি চাইছোঁ হ'লেও মোৰ ইমান এটা প্রিয় নহয় কেতিয়াবা অসমীয়া চিনেমা চলিলেহে মই চাবলে যাওঁ এতিয়া ৰঘুপতি খন চলি আছে সেইখনটো বহুত প্রচলনে হৈছে বহুতে চাইছে আৰু ভালো লাগিলে চাই ছবিখন মই পৰিয়াল আৰু প্রিয়জনৰ লগতে চিনেমা চাবলৈ যাওঁ বেছিভাগ আৰু ভালো লাগে কিছুমান চিনেমা আৰু সিমান ভালো নালাগে বাৰু হ'লেও মই ইমান চিনেমা চাই ভাল নাপাওঁ